আমাৰ অঞ্চলত প্ৰায় সকলোবিলাক বাতৰি কাকতেই উপলব্ধ যেনে আপোনাৰ দৈনিক খবৰ দৈনিক অগ্ৰদূত আছাম ট্ৰিবিউন কিন্তু মানে যেতিয়া মানে বেছিভাগ মানুহে আমাৰ অঞ্চলত দৈনিক খবৰখন পঢ়িবলৈ ভাল পায় কাৰণ মানে দৈনিক খবৰৰ মানে দৈনিক খবৰখন মানে বহুত স মানে সহজ ভাষাত লিখা থাকে সেইবাবে আমাৰ গাঁও অঞ্চলৰ মানুহবিলাকে সেইটো মানে পঢ়ি ভালদৰে বুজি পায় আৰু মানে পঢ়ি সেই সেই সেইকাৰণে মানে দৈনিক খবৰখন আমাৰ গাঁৱত বেছি প্ৰচলিত কিন্তু মানে আমাৰ ঘৰত কথা যদি ক'বলৈ যাওঁ আমাৰ ঘৰত মানে দৈনিক খবৰখন নাৰাখে আমাৰ ঘৰত ৰাখে দৈনিক অগ্ৰদূতখন এতিয়া মানে আমাৰ মানে সৰুৰে আগৰ পৰাই দেউতাহঁতে দৈনিক অগ্ৰদূতে পঢ়ি আহিছে সেইকাৰণে মানে সেইখন পঢ়িয়ে মানে এটা মানে সেইখন পঢ়িয়ে মানে এটা ৰাপ পাইছে সেইকা সেইটো কাৰণে দৈনিক অগ্ৰদূতখনেই ৰাখা যায় এতিয়া মই মই মানে আছাম ট্ৰিবিউনখন মাজে মাজে পঢ়োঁ কাৰণ মানে আছাম ট্ৰিবিউনখন অনলাইনতে মই বেছিকৈ পঢ়োঁ কাৰণ ঘৰত নাৰাখে যিহেতু অনলাইনতে পঢ়িবলগা হয় আছাম ট্ৰিবিউনখনত ইং ইংৰাজীটো ভালকৈ শিকিব পাৰি ইংৰাজীটো তাত মানে বহুত সহজ ভাষাত লিখা থাকে সেই ইংৰাজীটো পঢ়িলে মানে বহুত ইংৰাজী ভকেবুলাৰীটো ভাল হয় আৰু মানে শব্দবিলাক কেনেকৈ কি ক'ত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেই বস্তুটো ভালদৰে শিকিব পাৰি